বৰ্তমান সময়ত ভাৰতীয় কলা কৌ কলা শৈলীসমূহ নোহোৱা হ'বলৈ লৈছে আৰু সেইসমূহ সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজনীয় কাৰণ আগৰ শিল্প কলা সমূহ বা চিত্ৰ কলা তেনেকৈ বিভিন্ন ধৰণৰ কলা কৌশলৰে অতীতৰ মহান মহান ব্যক্তি সকলে সুন্দৰকৈ প্ৰতিষ্ঠা কৰি ৰখা বস্তুবিলাক যিহেতু এতিয়া ভগ্নাৱশেষ পোৱা যায় বা সেইবিলাক ক্ষয় হ'বলৈ লৈছে সেয়েহে ভাৰত চৰকাৰে যিমান পাৰে এই সকলোবোৰ বস্তু সংৰক্ষণ কৰিবলৈ চেষ্টা চলাব লাগে বা যিকোনো এটা হাতত ল'ব লাগে কাম যিহেতু সেইখিনি সংৰক্ষণ কৰিব লাগে কাৰণ আমাৰ উঠি অহা নৱ প্ৰজন্মই এইবোৰ বস্তু এসময়ত নোহোৱা হৈ গ'লে দেখাই নাপাব যিহেতু সেইবোৰ বস্তু বহুত প্ৰয়োজনীয় সেয়েহে সেইখিনি বস্তু সংৰক্ষণ কৰাৰ প্ৰয়োজন বুলি মই ভাবোঁ